মই যিহেতু এজন ছাত্র সেয়েহে মোৰ যোৱা ছেমিষ্টাৰত মই সন্মুখীন হোৱা এটা প্রত্যাহ্বানৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিহেতু কলেজ আমাৰ কলেজ খোলা দুদিনমানৰ পাছতে চেমিনাৰ আৰু প্রেক্টিকেল বা প্রেজেনটেছন লৈ লোৱা হয় সেই সময়ত মোৰ গাটো বৰ বিশেষ ভাল নাছিল সেয়ে মই সেইকেইদিন কলেজত উপস্থিত থাকিব নোৱাৰিছিলোঁ তাৰ ফলত মোৰ চেমিনাৰ প্রেক্টিকেল থাকি গৈছিল আৰু যাৰ যিখিনি নোট ছাৰ বাইদেউসকলে আমাক যিখিনি পঢ়াই সেই নোটখিনিও মই লব'লে নোৱাৰিছিলোঁ পাছত কি হ'ল মই তিনিদিন মানৰ পাছতেই মোৰ পৰীক্ষা আহিলে সেই পৰীক্ষাৰ সময়খিনিত মই ছমাহৰ যিটো ক'ৰ্ছ তাত মই চেমিনাৰো প্রেজেন্টেছন দিবলগীয়া হৈছিলে আৰু পৰীক্ষাৰ কাৰণে প্ৰিপাৰেছন কৰিব লগা হৈছিলে ইয়াত মই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ বিভিন্ন ধৰণৰ সেই সময়ত মই যিকণ আগতে কলেজৰ যিকণ বিৰতি পাওঁ সেই বিৰতিকণত মই আগতে কলেজত এনেই অলপ বহোংগে বা কাৰোবাৰ লগৰ ল'ৰা ছোৱালীৰ লগত কথা পাতি থাকোঁ কিন্তু যেতিয়া মই এই প্রত্যাহ্বানৰ সন্মুখীন হ'লোঁ তেতিয়া মই কথা পাতিব নোৱাৰা হ'লোঁ তেতিয়া মই লাইব্রেৰীত গৈ নিজৰ মোৰ যিখিনি চেমিনাৰ প্রেজেন্টেচন সেইখিনি কৰিবলগীয়া হৈছিলে বা যিখিনি নোটছ সেইখিনি মই লগৰবিলাকৰ পৰা লৈ লিখিবলগীয়া হৈছিল তাৰপাছত মই এনেদৰে প্ৰিপেয়াৰ কৰিছিলোঁ আৰু কলেজৰ পৰা আহি যিখিনি সময় আবেলি শোওঁ সেই সময়কণ মই শোৱাটো বাদ দি দিবলগীয়া হৈছিল কাৰণ মই নোটখিনি লিখিব লগা আছিল আৰু ৰাতি অলপ লিখা পঢ়াৰ প্রতি মানে সময়টো দিবলগীয়া হৈছিল যদি আগতে মই দহটামান বজালৈকে পঢ়িছিলোঁ তেতিয়া মই বাৰটামান বজালৈকে টাইম দিবলগীয়া হৈছিল মই এনেদৰে প্রত্যাহ্বানৰ সন্মুখীন হ'লোঁ আৰু এনেদৰেই মই যেন তেনে আৰু পাছটো কৰিলোগে কিন্তু তথাপিও মই মই সেই কামটোৰ পৰা এটা সুফল লাভ কৰিব নোৱাৰিলোঁ কাৰণ মোৰ উশাহটোত অসুবিধা হৈ গৈছিল